অঁ বাইদেউ হেৰি শস্য ভাণ্ডাৰ নেকি শস্য ভাণ্ডাৰৰ পৰা কৈছে নেকি হেৰি আ

অঁ নিবতো পাৰা নিব কাৰণে ফোন কৰিলোঁ হেৰিটো ৰেটটো কিমান চলি আছে বা বীজৰ অঁ অঁ

অঁ অঁ অঁ

অঁ অঁ এনেই নৰ্মেল ডিছকাউণ্ট কিমান আছে নহয় হেৰি ফাইপ পাৰ্চেণ্ট টেন পাৰ্চেণ্ট কিমান ডিছকাউণ্ট নৰ্মেল ডিছকাউণ্টটো ডিছকাউণ্টটো কিমান দি আছে নহয় যদি দছত দিয়ে আমাৰো ভাল হয় মানে অলপ বেছিকৈ নিলো হয় অঁ দিয়ক অঁ দিয়ক হ'ব দিয়ক ইমানতে ফাইনেল কৰক অহ অঁ অঁ অঁ অঁ দিয়ক হ'ব দিয়ক এই এতিয়া প্ৰব্লেমটোতো চবৰে অলপমান হেৰি কৰি দিব আৰু চাই দিব অঁ অঁ অঁ অঁ অঁ অঁ অঁ এনেই অলপ মানে দছ পাৰ্চেণ্টমান যদি পালো হয় তেতিয়া আমাৰো ভাল হয় আমিও মানে সৰু সুৰা বেপাৰী যিহেতু অঁ সেইটো হ'ল হয় অঁ অঁ অঁ অঁ অঁ

অঁ দিয়ক হ'ব দিয়ক তেনে বাইদেউ নে কি অঁ মই সেই কৰিম দিয়ক চাই লওঁ নে কি হয় অলপমান চাই দিব অঁ অঁ দিয়ক ঠিক আছে দিয়ক ধন্যবাদ দিয়ক